আগতে আমাৰ ইয়াৰ এইয়া এই এইটো ধোদৰ আলি ৰাস্তাত ডাঙৰ বাছ মাত্ৰ দুখনেই চলি চলাচল চলাচল কৰিছিলে এই দুখন বাছতে আমি সময়মতে ওলাই যাব লাগে সময়মতে মানুহ ভিৰ মানুহ ভিৰ হোৱাত আমি গাড়ী ওপৰত উঠি যাবলগীয়া হয় ওপৰত ওপৰত উঠি বহি ল'ৰাবিলাকে ওপৰত উঠি পেলাই যাবলগীয়া হয় আৰু কেতিয়াবা আমি গাড়ীত ছিট নাপাওঁ গাড়ীত থিয় হৈ যাবলগীয়া হয় আৰু সময়মতে ওলাই যাব লাগিব ঘৰৰপৰা আৰু টাউনৰপৰা যিকোনো টাউন গ'লে মানে কামৰ কামখিনি সোনকালেই কৰি মেলি টাইম মতে আহি বাছখনত উঠিব লাগিব তেতিয়াহে আমি আহি ঘৰ পাওঁহি তেনেকুৱা আগত দিনত হৈছিল কিন্তু তাৰপিছত বাছ দুখন একদম সময়মতে যায় এতিয়া আমি ৰাতিপুৱা সোনকালে সোনকালে খাই বৈ ৰাতিপুৱা আঠটা বজাত এখন যায় আঠটা বজাতে উঠি আমি গৈ ৰাস্তাত পাব লাগিব খোৱা বোৱা আমাৰ নহ'লেও আমি গৈ সোনকালে কামত ওলাই যাবলগীয়া হ'লে মানে বাছখনত যাবলগীয়া হয় তেনেকুৱা এখনেই বাছ চলিছিলে এটা চলিছিলে আঠ আঠটা বজাত এখন চলিছিলে এঘাৰটা বজাত আৰু কেতিয়াবা মানুহ ভিৰ হৈ যায় আমি নাপাওঁ গাড়ী নৰখায় যাবলৈ জেগা নাই উঠিবলৈ কোনো হেৰি নাই নোহোৱাত গাড়ীখন নৰখায় গুচি যায় গোলাঘাট টো বোকাঘাট বাছ দুখন চলিছিল মোৰ এতিয়াও সেইবিলাক কথা পূৰা মনত আছে তেনেকুৱা আৰু যান বাহন তেনেকুৱা বিশেষ নাছিল সেইটো কাৰণে আজিকালিহে যান বাহন বহুতখিনি হৈ গ'ল এতিয়া যান বাহনৰ সুবিধা বহুতখিনি হ'ল এতিয়া মানুহৰ কোনো ডিষ্টাৰ্ব নাই অহা যোৱা কৰাৰ ক্ষেত্ৰত বা টাউনলৈ যোৱা বা যৈকোনো যিকোনো জেগা যোৱাত আগতে আমিতো আগ সৰুতে বহুত দূৰ খোজকাঢ়িও যাবলগীয়া হয় গাড়ীৰপৰা নামি আধা দূৰ খোজকাঢ়ি যাবলগীয়া হয় আজিকালি নাই আজিকালি চব ৰিক্সাৰপৰা ধৰি টমটমৰপৰা ধৰি চব সুবিধা হ'ল ইমুৰ জেগাৰপৰা সিমুৰ জেগালৈ সোনকালে অহা যোৱা কৰিব সুবিধা পোৱা যায় পোৱা হ'ল আৰু আমি আগতে যিকোনো কামত গৈ গাড়ীখনৰ কাৰণে সোনকালে কাম হৈ গ'লেও আহি পেলাই গাড়ীখন চাৰিটা বজাত আহিব তাৰপৰা চাৰিটা বজালৈকে আমি ৰখি থাকিবলগীয়া হয় চাৰিটা বজিলৈকে ৰখি থাকিবলগীয়া হয় তাত গাড়ীখন আগতে টিকেট কাউণ্টাৰত লৈ টিকেট লৈ ছিটৰ কাৰণে টিকেট লৈ ৰখি থাকিবলগীয়া হয় গাড়ীখন আহিব উঠিম আৰু তেনেকৈ ঘূৰি আহোঁতে আমাৰ সন্ধিয়া ছটা সাতটাও বাজি যায় কেতিয়াবা ঘৰ ঘৰ পাওঁতে ছটা আন্ধাৰ হৈ যায় আৰু বিশেষ তেনেকুৱা আমি গাড়ীত অহা যোৱা কৰোঁতে বহুতখিনি কষ্টও হয় গৰম অনুভৱ হয় মানুহৰ জামত গৰমৰ ঘাম ওলাই যায় অশান্তি হয় এই বহুতখিনি অসুবিধা হৈছিল আগত এতিয়া তেনেকৈ অসুবিধা নাই আৰু সেইবিলাকতো মই পাহৰিব নোৱাৰোঁ কাৰণ এখন গাড়ীতেই আমি অহা যোৱা কৰোঁ গাড়ী মাত্ৰ দুখন আগতীয়াকৈ গৈ ৰাস্তাত ৰখি থাকিব লাগে গাড়ীখন আহিব আহিব আহিব বুলি বাট চাই থাকিবলগীয়া হয় গাড়ীখন অহাৰ পিছতহে আমি উঠি উঠি তেতিয়া আমিতো ছিট নাপাওঁৱেই ইডোখৰ আমাৰ প্ৰায় আমাৰ ইয়াৰপৰা চৈধ্য কিলোমিটাৰ ডিষ্ট্ৰিক্ট গোলাঘাট টাউনলৈ চহৰলৈ হয় চৈধ্য কিলোমিটাৰ আৰু গাড়ীখন গাড়ীখনতো একদম পূৰা ফুল পেচেঞ্জাৰ লৈ আহে ফুল হৈয়ে আহে কেতিয়াবা ইয়াত নৰখায়ো আৰু আমি কেতিয়াবা নোপোৱাত চাইকেল লৈও যাবলগীয়া হয় চহৰলৈ চাইকেল লৈ আহোঁতে আমাৰ চাইকেল লৈ গ'লেও আমাৰ বহুতখিনি দেৰি হৈ যায় পলম হৈ যায় তেনেকুৱা অসুবিধাত হয়